এইটো ভ্ৰমণ কাহিনী আছে এটা ঊনৈশ নব্বৈ চনৰ ডিচেম্বৰ মাহত আমি এটা নলবাৰীৰ উদ্যোক্তা নামটো এতিয়া নাজানো তেওঁ মানে এইটো তেওঁৰ ব্যৱসায়েই এই মাজে মাজে তেনেকৈ এনেকৈ টিপ উলিয়ায় এই বিহাম মানে নেপাল ভ্ৰমণলৈ ভ্ৰমণ কৰাৰ কাৰণে লৈ যায় আমিও মুকালমুৱাত কিছুমান আমাৰ লগ বন্ধু বা লগ বন্ধু লগ হৈ লগ হৈ তেওঁৰ লগত কথা বাৰ্তা পাতি তেওঁ তেওঁৰ তত্বাৱধানতেই তেওঁ গাড়ী চাৰী ভাড়া কৰি আমাক এটা টিপ উলিওয়াৰ কাৰণে যোগাৰ যোগা যোগাৰ কৰি লয় আমি তেতিয়া প্ৰায় পঁচিছ ত্ৰিছজন মান লগ হৈছোঁ লগ বন্ধু হৈ আমি তেতিয়া নেপাল ভ্ৰমণ বুলি এটা ভ্ৰমণ সূচী কাৰ্যসূচী লৈ উলিয়ালোঁ আমি প্ৰায় ৰাতিপুৱা নটামানত মুকাল আমাৰ ইয়াৰ মুকালমুৱাৰ পৰা আৰম্ভ কৰি প্ৰথম নিশা আমি কটালোঁ মধুপুৰ সত্ৰত মধুপুৰ সত্ৰৰ পৰা গৈ থাকোতেই আমি তেতিয়া গাড়ীতে গম পালোঁ যে ঠিক আমি অসমত অসম পাৰ হ'লোঁ নেকি মধুপুৰ সত্ৰ পাৰ হৈ তাতে কি অলপ পাছতে গম পালোঁ যে অসমত ৰাষ্ট্ৰপতি শাসন দিলে ৰাতি আজি ৰাতি তাৰমানে তেতিয়া প্ৰফুল্ল মহন্তৰ প্ৰথম পিৰিয়ডটোত এই লাষ্টত হেৰি প্ৰেচিডেন্সিপ ৰুল ৰুল হ'ল নহয় আমি গাড়ীত গৈ থাকোতে গম পালোঁ যে অসমত ৰাষ্ট্ৰপতি শাসন হ'ল তাৰ পৰা আমি গৈ গৈ গৈ মধুপুৰ সত্ৰত প্ৰথম নিশা থাকিলোঁ তাৰ পৰা গৈ গৈ নেপাল সোমালোঁ নেপালত সোমাই প্ৰথম নিশা নেপালত তাৰমানে প্ৰথম নেপালত সোমাওঁতে বিৰাট নগৰ বুলি এখন ডাঙৰ ঠাই তেওঁলোকৰ ডাঙৰ ঠাই বিৰাট নগৰত আমি দ্বিতীয় নিশাটো তাতে কটালোঁ দ্বিতীয় নিশাটো কটালোঁ এতিয়া তিন তিন তিনিদিনত আমি গৈ গৈ গৈ পালোঁ নাৰায়ণ ঘাট বুলি এখন ঠাই তাত কটালোঁ আৰু তাত কটালত আমি ৰাস্তাত তাৰমানে হোটেল চোটেলত থাকা নাই মাৰোৱাড়ীবিলাকৰ যিবিলাক অতিথি থাকাৰ অতিথিশালা আছে আমি আমাক নিয়া যি যিজন মানুহে আমাক যোগাযোগ কৰি নিছিল তেওঁ তাতে আমাক তাতে সুবিধা সেইখিনি কৰি দিছিল হেৰি তাৰমানে নেপালত এইটো তেওঁলোকৰ এটা বৰ ডাঙৰ বিশেষত্ব মাৰোৱাড়ীবিলাকৰ এই হেৰিৰ ধৰ্মশালা বুলি কিছুমান কয় কি সেই ধৰ্মশালাত ৰাখিছিল প্ৰথম নিশা বিৰাট নগৰত ৰাখিলে দ্বিতীয় নিশা নাৰায়ণ ঘাটত ৰাখিলে আৰু তৃতীয় নিশা আমি গৈ গৈ মানে হেৰিয়ে পালোঁ কাঠমাণ্ডু পালোঁ এই কাঠমাণ্ডুত যাওঁতে গৈতে আমি এক ৰাতি থাকিব পালো তাৰমানে তাৰে নেক্স ডে আহিব লগাত পৰিলোৱেই এই কাঠমাণ্ডুত নিজা নিজিকৈ হোটেল বুক কৰি হোটেলত থাকি সিদিনা ৰাতি থাকি নেক্স ডে তাৰমানে আমি কিছুমানে তাৰে হেৰি মানে যেনে এই এই মন্দিৰ যেনে পশুপতি মন্দিৰ আৰু কি তেওঁলোকৰ তাৰমানে খুব উল্লেখনীয় মন্দিৰবিলাক দৰ্শন কৰিলোঁ আৰু তাত এটা আমাক অলপ অন্যায়কৰণে হৈছে কিন্তু আমি অসমৰ ল'ৰা আমি অসমৰ মানুহ হিচাপে তাত এটা বিশেষকৈ ফিলিংছটো আহিছিল ঠাণ্ডাটো ঠাণ্ডাটো বিৰাট ঠাণ্ডা পালোঁ আমি ভাবিবই পৰা নাছিলোঁ আৰু এনেকুৱা পৰিৱেশত পৰাও নাছিলোঁ নহয় সেইকাৰণে আমি গৈ গৈ এতিয়া অলপ বেছি ঠাণ্ডা পাইছোঁ তথাপিতো আৰু আমি এইটো হেৰি কৰি আহিছোঁ আৰু আৰু আমাৰ এইটো ভ্ৰমণ কাহিনীৰ এটা বৰ উল্লেখনীয় দিন আছিল আৰু গোটেইকেইটাই এক সমনীয়া আমি বন্ধু আছিলোঁ আৰু তাৰমানে তামছা ফূৰ্তি যি এনেকুৱা হৈছিল মানে এইটো জীৱনত পাহৰিব নোৱাৰোঁ আৰু কিছুমান তাৰমানে খুব জমনি কামো আমি তাতে কৰি থৈ আহিছোঁ লগ বন্ধুৰ কথাতো চবে ধৰি লওঁক তেতিয়া মানে আৰু সেই সেই টাইমতে আমি হয়তো অলপ চলপ আমি এই বাহিৰা বস্তুও খাইছিলোঁ লগ বন্ধুৰ লগত সেইবিলাক খায়ো তাৰে এটা খুব এটা আমেজ কৰি গুচি আহিছোঁ সেনেকেও তাৰে তাৰ পৰা আহি আহি তাৰ পৰা আহোঁতে নো প্ৰথম নিশা হেৰিত থাকিলোঁ নেকি আহাৰ ট্ৰিপটো ক'ত ৰাতি কটালোঁ এইটো মনত ঠিক মনত নাই দেই যাৱাৰ ট্ৰিপটো আমাৰ পূৰা মানে মনত আছে প্ৰথম নিশা কটালোঁ মধুপুৰ সত্ৰত দ্বিতীয় নিশা বিৰাট নগৰত তৃতীয় নিশা নাৰায়ণ ঘাটত তাৰপিছত হেৰি দিনাও ফ'ৰ চতুৰ্থ দিনা আমি কাঠমাণ্ডু পালোঁহি কাঠমাণ্ডুত একদিন ঘূৰি ৰাতি থাকি নেক্স ডে আমি আকৌ ৰিটাৰ্ণেই হ'লোঁ